মই এবাৰ চেন্নাইলৈ গৈছিলোঁ তেওঁলোকৰ তাত দক্ষিণাট্য অঞ্চল তামিল তেলেগুৰ ভাষা চলে মই তালে প্ৰথম গৈয়ে বহুত সমস্যাৰ সন্মুখীন হৈছিলোঁ যিহেতু অসমীয়া ভাষা তেওঁলোকৰ প্ৰচলন নহয় আমি যিহেতু অসমীয়া ভাষাত কথা কওঁ মাজে মাজে হিন্দীও কওঁ তে মই অসমীয়া ভাষা আৰু হিন্দী ভাষাৰ মাজেদিয়ে তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ কিন্তু তেওঁলোকে আধা বুজি পায় আধা বুজি নোপোৱাৰ নিচিনা হয় মই সেয়েহে বহুত সমস্যাৰ সন্মুখীন হ'লোঁ তেওঁলোকক তামিল তেলেগু ভাষা আমি নাজানো সেয়েহে আমাৰ বেলেগ এখন দেশলৈ বেলেগ এখন ৰাজ্যলৈ গ'লে আমাৰ সেই ভাষাটোৰ কাৰণে আমাৰ বহুত সমস্যা হয় সেয়ে আমি ভাবোঁ আমাৰ অসমীয়া ভাষাটো কম বেছি পৰিমাণে চবতে থকা দৰকাৰ বুলিয়েই মই ভাবোঁ